অঁ শুনিছানে মই ঘৰত তুমি

খোৱা বোৱা হ'ল বাৰু কি মনত পৰিলেবা আজি অঁ মোৰ আজি বিশেষ কাম নাই বাৰু অঁ কিমান টাইম মানত যাবা অঁ মই মাৰ লগত এফালে যাবলগীয়া আছিলে তাৰপিছত আগবেলাই তেতিয়া গৈ আহিব লাগিব তেতিয়া তোমাৰ লগত যাব পাৰিম অঁ অঁ এটামান বজাত ওলাই দিম আৰু ন ঘৰৰপা ও মোৰ আছিলে বিহু বজাৰ দুটামান কৰিবলে অঁ বিশালত আকৌ কাপোৰ চেট ধুনীয়া ধুনীয়া পায় ভাল মানে কম দামত অঁ মই আনিছিলোঁ আগতে এবাৰ বেয়া পোৱা নাই ভালেই ও ভালেই

অঁ অঁ

অঁ অঁ মোৰ সেয়া এই পৰ্দাবোৰ পুৰণা হৈ গ'ল যে সেইকাৰণে আকৌ নতুন পৰ্দাখিনিকে আনো নেকি লগতে তেতিয়া বজাৰটো এফালে সোমাবলগীয়া আছিলে অঁ এই স্কুটিখনৰ চকাটো অলপ লৰি আছে যে সেইকাৰণে সেইটো ভাবিছোঁ অকমান ঠিক কৰি আনো বুলি সেইকাৰণে অঁ তেতিয়া আকৌ

ও

আ আজিকালি চিলোৱাত যিহে দাম নিজে শিকি লোৱাই ভাল ও

মই সেয়া কিবা কিবি বজাৰ কৰিব লাগিব লিষ্টখন বনাই ল'ব লাগিব নহ'লে আকৌ তাৰপা সেই যিকিটা ল'বলে যোৱা হয় সেইকিটাই পাহৰি অহা হয় তাৰপা ঘৰত আহি পিনি এটা এটাকে মনত পৰি থাকিব এইটো থাকি আহিলে সেইটো থাকি আহিলে তাৰপিছত আৰু গালিটো খাই ও তাত কুৰ্তাও ভাল ভাল পায় এতিয়া নতুনকে আহিছিলে এইখিনি

অঁ অঁ অঁ মোৰ চেণ্ডেল আনিবলগীয়া আছিল মই তেতিয়া লৈ আহিব লাগিব লৈ আহিব লাগিব তাকে ঘৰত ভাল ভাল তোমালোকৰ অঁ অঁ অঁ অঁ অঁ মোৰ নহয় হাফ পেন্ট এটা আনিবলে আছে

অঁ ও হাফ পেণ্ট দুটামানে টপ দুটামানে কটন চাই মেলি সেইকাৰণে

তাকে অঁ তেতিয়াহ'লে অকমান সোনকালে যাব লাগিব বাৰটামান বজাত ঘৰৰপা ওলাই দিম আৰু

ও সেইটো বিহু আহিল আজিকালি বিহু আহিলে ইমান কাম ঔ আগতে আকৌ ইমান ফূৰ্তি লাগে বিহু আহিলে বুলি ক'লে এতিয়া একদম বিহু দিনাখনে বেয়া পৰ্দাখন লগাই থ'লেও ভাল নালাগে নহয়

ও

ও ভাল নালাগে মোৰ

এই সেইকাৰণে সলনি কৰি থাকিবলগীয়া হয় মানুহবোৰ আহিলে নহ'লে ভালো নালাগে ইমান লেতেৰা অঁ

অকল হেৰি কাপোৰ চাপোৰহে সেইবোৰহে আনো বাচন বৰ্তন অঁ অঁ অঁ মই সেয়া লগ বিচাৰিয়ে ফুৰিছিলোঁ কাৰ লগতনো যাম কাৰ লগতনো যাম ভালেই ও

ও ও অঁ সেইটোৱে অকলে অকলে সেয়া আকৌ যাবলে মন নাযায় নহয় অকলে অকলে যাম অঁ ও ও মোৰ সেয়া নেইল পলিছ এটাও আনিবলে আছে ও ও তাত ধুনীয়া ধুনীয়া কালাৰ পায় ও মোৰ গৈছিলে দুদিনমান আগত তাৰপিছত এয়া লিষ্ট এখন তুমিও বনাই ল'বা নহ'লে এয়াহে হ'ব কথা পাতি কথা পাতি আমি পাহৰিয়েই

অঁ বিহুত কৰিবলেনে হয় নহয় বিহুত ইমান হেৰিকে থাকিলে ভাল নালাগে আমাৰ মেকআপেই নাই এই ফাউণ্ডেশ্যন চাউণ্ডেশ্যন

বৰ এটা আমি এনেও মেকআপ নকৰোঁ সেইকিটা আনিলে মোৰ ফাউণ্ডেশ্যনটো সেই বিছালৰ পৰা অনা আছিলে এইবাৰ তাৰপা ইমান দিন হ'ল এতিয়া শুকাই মেলিয়ে ভাল নহয় মানে বহুতদিন নলগাওে নহয় সেই বিহুত লগাওঁ কেতিয়াবা বিয়াত লগাওঁ লগোৱা নহয় যে বেয়া হৈ যায় তাৰপিছত আৰু মালে সেই মেখেলা দুখনমান আনি দিব লাগে কৈ আছে লাগে বোৱা চাদৰ দুখনমান লাগে বোলে গৰমত পিন্ধিবলে গৰম আহিবলে পাইছেহে মানে বজাৰ লি সেয়া হাফ পেন্ট লাগে এতিয়া মাৰ সেয়া চাদৰ লাগে এই হেৰি কিনা চাদৰবোৰ পিন্ধিবলে বেয়া নহয় তাত ধুনীয়া ধুনীয়া চাদৰ পায় বোৱা চাদৰ তুমি মালে আনো বুলিলে আনিব পাৰিবা

আহিবা মোৰ সেই চাদৰ মেখেলে লৈ আহিব লাগিব ও ঠিক আছে বাৰু তেতিয়া ও ও